হেল্ল' মই দোকানতে আছোঁ অঁ অঁ হেৰি কেইটা মানলৈ লাগিব বাৰু অঁ কে কাইলৈ পাৰিম বাৰু অঁ হেৰি অঁ অঁ ডিজাইন কি দিব লাগিব এতিয়া

অঁ অঁ

অঁ অঁ হ'ব পাই যাব অঁ মই দোকানতে আছোঁ কাইলৈ অঁ কাইলৈ আগবেলাতে ন অঁ হেৰি নিবলৈ নিবলৈ কোন আহিব অঁ অঁ অঁ অঁ হ'ব নামটো অনিমা অনামিকা অঁ আৰু ডিজাইন যেনেকুৱা দিলেও হ'ব নহয়

হ'ব তেনেহ'লে ন